হয় কওকচোন মই গুৱাহাটী ইউনিভাৰ্চিটিৰ ওচৰতে ল'ম বুলি ভাবিছোঁ হয় পাঁচ হাজাৰ বুলি কৈছিলে এটা ৰূমত হয় চিংগল এটা ৰূমত দুই তিনিজনকৈ থাকে বুলি কৈছিলে অঁ গোটেই কেইজনৰে মিলাই পাঁচ হেজাৰ বুলি কৈছিলে এটা ৰূমত অঁ পাব লাগে যিহেতু মইয়ো ইয়াতে নতুনেই ইমান ভালকৈ গম নাপাওঁ চাব লাগিব

মই গুৱাহাটী ইউনিভাৰ্চিটি

অঁ তেতিয়াহ'লে তোমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ওচৰত হ'লে দূৰ হ'ব অঁ অঁ তাকেইতো অঁ তুমি চাই ল'ব পাৰা অঁ ঠিক আছে